মই বৰপেটা জিলাৰ সৰুক্ষেত্ৰী অঞ্চলৰ বৰ আমৰিখোৱাৰ কাষৰ গাঁও বৰহোলাত বাস কৰোঁ মোৰ বয়স এতিয়া প্ৰায় পঞ্চাছ বছৰেই হ'ল কিন্তু আজি পঞ্চাছ বছৰৰ লৈকে এই অঞ্চলত বহুত বিধায়ক আমি দেখিলোঁ বহুত বিধায়কে আমাক বহুবাৰ বহু আভুৱা ভৰা কথাৰে ইলেকশ্যনত জিকিলে তেওঁলোকে ৰাজপাতত বহিলে তেওঁলোকৰ কাৰ্যকালো শেষ কৰিলে কিন্তু দুখৰ কথা কি জানে এই যে ইলেকশ্যনৰ আগত তেখেতসকলে আহে আমাক বিভিন্ন ধৰণৰ চলোৱা কথাৰে তেখেতসকলৰ মন্তব্যবিলাক দি গৈ পিছত এই অঞ্চলৰ পিনে পিঠি দিয়ে ঘূৰি চোৱাৰ সময় নহয় যাৰ ফলত আজিলৈকে এই অঞ্চলত আমি এঠাইৰ পৰা এঠাইলৈ যাবলৈ হ'লে ভালদৰে আমি চাইকেল এখনেৰেও যাব নোৱাৰোঁ গাড়ীতো বেলেগ কথা মূল ৰাস্তাটোত দুই এখন পকী দলং হৈছে কিন্তু ভিতৰুৱা অঞ্চলত যিবিলাক দলঙৰ ব্যৱস্থা আছে অতি শোচনীয় বহুত কালভাৰ আছে ইয়াত সেইবিলাকো মেৰামতি হোৱা নাই আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক অতিকৈ শোচনীয় দুখ লগা আজি হ'ব কালি হ'ব বুলি কয় এই এইবাৰ হ'ব সেইবাৰ হ'ব বুলি কয় কিন্তু আজিলৈকে বহু মূল ৰাস্তা গাঁৱলীয়া ঠাই হৈ উঠা দেখা নাই এইবিলাক কেতিয়া হ'ব কেনেকৈ হ'ব কোনে কৰিব একো উত্তৰ পোৱা নাই আমি প্ৰাতঃভ্ৰমণ কৰাৰ কোনো সুবিধা নাই গধূলি এখন গাড়ী লৈ এঠাইৰ পৰা এঠাইলৈ যাব নোৱাৰি ৰাস্তাৰ এনেকুৱা কণ্ডিশ্যন আমি যাওঁ বুলিলে এঠাইলৈ যাব নোৱাৰোঁ কোনো এজন বাহিৰৰ মানুহ যদি আমাৰ ঠাইখনৰ নাম শুনে অ' ৰাস্তা বেয়া তাত যাব নোৱাৰি মানে লগে লগে কেনচেল কৰি দিয়ে এইটো গতিকে আমি বহুত অসুবিধাৰ মাজেৰে সময়বিলাক অতিবাহিত কৰিছোঁ আৰু অনাগত দিনত যে এইবিলাক ভাল হ'ব খুব এটা আশাৰ ৰেঙণি দেখা পোৱা নায়েই কিন্তু আমি বিচাৰোঁ এইবিলাক অতি সোনকালে ভাল কৰি যাতায়তৰ সুচল ব্যৱস্থা এটা কৰি দিলে আমাৰ ঠাইখিনিৰো উন্নতি হয় বা বাহিৰৰ জগতখনৰ লগত অন্য মানুহৰ লগত অহা যোৱা যাতায়তী ব্যৱস্থাটোৰো এটা সুচল ব্যৱস্থা হয় সেইটোৱে আমি কামনা কৰোঁ কিন্তু অতদিনতো কামনা কৰিয়ে থাকলোঁ ভাবিয়ে থাকিলোঁ আশা কৰিয়েই থাকিলোঁ আজিলৈকে কিন্তু হৈ উঠা নাই